মই শেহতীয়াকৈ চোৱা চিনেমা বুলি ক'লে মই ৰঘুপতিৰ বিষয়ে ক'বলৈ বিচাৰিম ৰঘুপতি চিনেমাখন সঁচাকৈয়ে এখন খুব ধুনীয়া চিনেমা হাঁহি কান্দোনৰ মাজেৰে ভৰপূৰ এখন চিনেমা সকলো মানুহে চাব পৰা এখন চিনেমা খুব ভাল লগা চিনেমাখন বিশেষকৈ সিদ্ধাৰ্থ শৰ্মাই আমি জমনি পাৰ্টসমূহ কৰে বুলিহে তেওঁ ভাবিছিলোঁ কিন্তু তেওঁ যিটো চৰিত্ৰ তাত উপস্থাপন কৰিলে সেই চৰিত্ৰতো খুব ধুনীয়া এটা চৰিত্ৰ তেওঁ উপস্থাপন কৰিছে খুব ভাল লাগিলে চিনেমাখনৰ মূল চৰিত্ৰত অভিনয় কৰিছিলে ৰবি শৰ্মাই তেখেতৰ অভিনয়ো খুব ধুনীয়া আৰু চিনেমাখনত অভিনয় কৰা প্ৰত্যেকজন প্ৰত্যেকটো চৰিত্ৰ প্ৰত্যেকজন অভিনেতায়ে চৰিত্ৰ খুব ধুনীয়াকৈ উপস্থাপন হৈছে খুব ভাল লগা চিনেমাখন আৰু এই চিনেমাখনে অসমীয়া চলচিত্ৰ জগতখনক আগবঢ়াই নিব বুলি মই ভাবোঁ